ওজন কমাবলৈ চেষ্টা কৰিবৰ বাবে ঘৰুৱাভাৱে বিভিন্ন প্ৰতিকাৰৰ ব্যৱস্থা কৰিব পাৰি ইয়াৰে ভিতৰত আমাৰ গাঁৱতো কিছুমান প্ৰতিকাৰ ব্যৱস্থা লোৱা দেখা যায় তাৰ ভিতৰত সাধাৰণতে মিথিগুটিৰ ব্যৱহাৰ খুবেই জনপ্ৰিয় মিথিগুটি ৰাতিপুৱা শুদা পেটত পানীৰ লগত খালে ওজন কমা দেখা যায় ইয়াৰ উপৰিও খাদ্যৰ লগত যেতিয়া জিৰা ব্যৱহাৰ কৰা হয় বা পানীৰ লগত যেতিয়া জিৰা মিহলাই খোৱা যায় তাৰ ফলতো ওজন কমা দেখা যায় ইয়াৰোপৰি গ্ৰীণ টিৰ ব্যৱহাৰে ওজন কমোৱাৰ ক্ষেত্ৰত ভালেখিনি সহায় কৰে ৰাতিপুৱা আৰু গধূলি নিয়মিতভাৱে গ্ৰীণ টি সেৱন কৰিলে ওজন কমাৰ ক্ষেত্ৰত ভালেখিনি সুফল পোৱা যায় তাৰোপৰি খোৱা খাদ্যৰ লগত নেমুৰ ব্যৱহাৰেও ওজন কমোৱাৰ ক্ষেত্ৰত ভালেখিনি অৰিহণা যোগায় নেমুৰ নিয়মিত ব্যৱহাৰৰ দ্বাৰাও ওজন কমোৱাৰ ক্ষেত্ৰত ভাল ফলাফল পোৱা দেখা যায় ৰাতিপুৱা খালি শুই উঠি খালি পেটতে এগিলাছ কুহুমীয়া গৰম পানীৰ লগত নেমুৰ ৰস মিহলাই খালে ওজন কমাৰ ক্ষেত্ৰত সহায় হয় তাৰোপৰি খোৱা খাদ্যৰ লগত নিয়মিত ভাৱে খোৱা খাদ্যৰ লগত চেনীৰ সেৱন নিয়ন্ত্ৰণত ৰাখিলেও ভাল ফল পাব পাৰি তাৰোপৰি যথেষ্ট পৰিমাণে পানীৰ সেৱন কৰিলেও ওজন নিয়ন্ত্ৰণত ৰাখিব পাৰি বা মেদবহুলতাৰ নিচিনা সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি ইয়াৰ উপৰিও খোৱা খাদ্যৰ লগত আমি যদি ফাইবাৰ বা আঁহ জাতীয় বস্তু অন্তৰ্ভুক্ত কৰোঁ তেতিয়াও তাৰপৰা ভাল ফলাফল পোৱা যায় ওজন কমোৱাৰ ক্ষেত্ৰত আঁহ জাতীয় খাদ্যই ভালেখিনি সহায় কৰে তাৰোপৰি গাঁৱলীয়া বিধি হিচাপে ওজন কমাবৰ বাবে মানুহে সচৰাচৰ দৈ ভোগ কৰা দেখা যায় দৈৰ ব্যৱহাৰেও ওজন কমোৱাৰ ক্ষেত্ৰত সহায় কৰে দৈত থকা কিছুমান গুণে মানুহৰ মেদ বহুলতাৰ সমস্যা হ্ৰাস কৰাৰ লগতে যিসমূহ চৰ্বিজাতীয় সমস্যা থাকে সেই সমূহৰ সেই সমূহৰ পৰা পৰিত্ৰাণ দিব পাৰে ইয়াৰ উপৰিও খোৱা খাদ্যৰ লগত যদি আমি কেঁচা নহৰু সেৱন কৰোঁ ইও ওজন কমোৱাৰ ক্ষেত্ৰত ভাল ফলাফল দিয়ে কেঁচা নহৰুত থকা ঔষধি গুণে মানুহৰ ওজন কমোৱাৰ লগতে অন্যান্য কিছুমান বেমাৰৰ ক্ষেত্ৰতো সহায় কৰে তাৰোপৰি আমি যদি নিমপাতৰ সেৱন কৰোঁ তাত থকা ঔষধি গুণৰ বাবেও আমাৰ ওজন কমোৱাৰ ক্ষেত্ৰত নিমপাতে সহায় কৰিব পাৰে ইয়াৰ উপৰিও গাঁৱত প্ৰচলিত আন এক খুব জনপ্ৰিয় ব্যৱস্থা হৈছে এলোভেৰা বা ছালকুঁৱৰীৰ ব্যৱহাৰ পুৱা খালি পেটত বা সন্ধিয়াৰ সময়ত পানীৰ লগত কুহুমীয়া পানীৰ লগত ছালকুঁৱৰীৰ ৰস মিহলাই সেই পানী সেৱন কৰিলে ওজন কমোৱাৰ ক্ষেত্ৰত যথেষ্টখিনি ভাল ফলাফল পোৱা যায় ইয়াৰ উপৰিও দৈনিকভাৱে যদি আমি ব্যায়াম বা নিজৰ শৰীৰৰ প্ৰতি যত্ন ল'বলৈ আমি আৰম্ভ কৰোঁ সেই তাৰ পৰাও ওজন কমোৱাৰ ক্ষেত্ৰত ভাল ফলাফল পোৱা যায় আমি ৰাতিপুৱা ৰাতিপুৱা আৰু গধূলি যদি নিয়মিতভাৱে খোজকাঢ়োঁ বা এক্সচাৰচাইজ কৰোঁ বা বিভিন্ন ব্যায়াম কৰোঁ তাৰপৰাও ওজন নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ বা ওজন কমোৱাৰ ক্ষেত্ৰত ভালেখিনি সহায়ক হয় ইয়াৰ উপৰি মানুহে যদি নিজৰ শৰীৰ চৰ্চাৰ লগতে সুস্থ সুস্থ জীৱন যাপন কৰে বা এক নিৰ্দিষ্ট সময়ৰ বাবে শুবলৈ চেষ্টা কৰে টোপনি ভাল হ'লেও ওজন কমোৱাৰ ক্ষেত্ৰত বা মেদবহুলতাৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি এনেবোৰ ঘৰুৱা প্ৰতিকাৰৰ জৰিয়তে গাঁও অঞ্চলৰ মানুহে সাধাৰণতে ওজন কমাবলৈ চেষ্টা কৰা দেখা যায় আৰু যিসমূহে যিসমূহৰ দ্বাৰা মানুহে ভাল ফলাফলো পোৱা বুলি জানিব পৰা যায়